সৰু ল'ৰা ছোৱালীয়ে সেউজীয়া শাক পাচলি খাব লাগে সেউজীয়া শাক পাচলিত বহুত ভিটামিন থাকে আৰু ভিটামিন বহুত পায় তাত আৰু যিমান পাৰে ফল মূল খাব লাগে গাখীৰ খাব লাগে আৰু শাক পাচলিৰ ভিতৰত কেঁচা ফল মূল খাব লাগে ফল মূল খালে ভাল গাত শক্তি পায় আৰু ভীমকল খাব লাগে কলটো খাবই লাগে ভীমকল খালে ফাইবাৰ পায় আৰু ভীমকল পানীত দুৱাই খাব লাগে বহুত ভাল সৰু ল'ৰা ছোৱালীৰ কাৰণে আৰু শাক শাক পাচলিৰ ভিতৰত চব খাব লাগে দ্ৰোণ বন খাব লাগে ভোক লাগে এইবিলাক সকলো বস্তু কেঁচা চব্জি একদম বহুত পুষ্টিকৰ খাদ্য হয় আৰু চালাদ বনাই খাব লাগে এইবিলাক খালে বহুত শক্তি হয় আৰু সোনকালে পায় আৰু চিপ্ছ চিপ্ছ খাব নালাগে চিপ্ছবিলাক পেকেটবিলাক পেকেট বস্তুবিলাক বহুত বেয়া সেইবিলাক খাব নালাগে আংকুল চিপ্ছ সেইবিলাক বহুত বস্তু এইবিলাক মানে লিভাৰ বেয়া কৰি দিয়ে সৰু ল'ৰা ছোৱালী যিটো টাইমত বাঢ়িব লাগে সেইটো টাইমত মানুহ বাঢ়িবলৈ ডাঙৰ হ'লে গাত মাংস নধৰে ক্ষীণাই যায় ল'ৰা ছোৱালীবিলাক সেইটো কাৰণে যিমান পাৰে চিপ্ছ ক'ল্ড ড্ৰিংকছ এইবিলাক খাব নালাগে ক'ল্ড ড্ৰিংকছ গৰমত ক'ল্ড ড্ৰিংকছ খায় সেইবিলাক খাব নালাগে আৰু চাহ খাব নালাগে সৰু ল'ৰা ছোৱালীক চাহ খোৱালে বেয়া এতিয়া ৰাতিপুৱা শুই উঠি কিছুমানে চাহ খায় চাহ খোৱাটো একদম বেয়া গতিকে পানী খুৱাব লাগে পানী খাব লাগে আৰু সৰু ল'ৰা ছোৱালীক যিমান পাৰে পানী খুৱাই থাকিব লাগে এতিয়া পানী নাখালে গাত গাত শক্তি জোৰ মানে নহয়গৈ সেইটো কাৰণে পানী খাই থাকিব লাগে তেতিয়া গাৰ প্ৰস্ৰাৱ চস্ৰাৱ ক্লিয়াৰ হৈ থাকে চব আৰু বিস্কুট চিস্কুটটো খাব নালাগে এই বিস্কুটটো একদম বেয়া এইবিলাক ভাত খাবলৈ ভাল ভাত খাব লাগে ভাত টাইম মতে খাব লাগে ভাতবিলাক একদম গ্ৰ'ত অকণো ক্ষতি কৰিব নালাগে আৰু হৰ্লিক্স হৰ্লিক্স খাব লাগে হৰ্লিক্স বৰ্ণভিটা এইবিলাক এনাৰ্জি ড্ৰিংক আছে এইবিলাক খাব লাগে হৰ্লিক্স আৰু বৰ্ণভিটা আৰু কিবাকিবি আছে আৰু জলপানজাতীয় বস্তু খাব লাগে যোনবিলাক আমি গাঁৱত বস্তুবিলাক যোনবিলাক খাওঁ আমি সহজে পাওঁ সেইবিলাক বস্তু খাব লাগে আৰু এতিয়া আৰু বহু বহুত বহুত বস্তু কিছুমান আমি চাই চিতি খোৱাব লাগে যোনবিলাক আমি এতিয়া বস্তু কিছুমান বস্তু আমি নোচোৱা নেমেলাকৈ খুৱাই দিওঁ গতিকে এইবিলাক বস্তু ঘপককৈ খুৱাই দিব নালাগে চাই ল'ব লাগে গতিকে আৰু ওপৰাওপৰি বস্তু খুৱাব নালাগে আমাৰ আমি চাই চিতি লাহে লাহে বস্তু দিব লাগে